ক্ৰীড়াত মহিলাৰ প্ৰতিদ্বন্দিতাৰ বিষয়ে ক'বলৈ গ'লে আমি আমাৰ অসমৰ হিমা দাস লগতে আমাৰ নৰ্থইষ্টৰ মেৰিকম আদিকে ধৰি ভাৰতীয় পি ভি সিন্ধুকে আদি কৰি বহুতো খেলুৱৈ অংশগ্ৰহণ কৰে গতিকে মহিলাৰ সজাগতাৰ কথা আমি পাতি থাকিলেই নহ'ব ক্ৰীড়াৰ ক্ষেত্ৰতো আমি মহিলাৰ প্ৰতিদ্বন্দিতাৰ বিষয়েও পাতিব লাগিব মহিলাৰ ক্ৰীড়াত অংশগ্ৰহণে অসমৰ লগতে ভাৰতৰ সকলো ক্ৰীড়া প্ৰ্ৰেমীৰ ক্ৰীড়াৰ প্ৰতি আগ্ৰহ থকা মহিলাৰ মনত মনোবল আগবঢ়ায় গতিকে ক্ৰীড়াত মহিলাৰ প্ৰতিদ্বন্দিতা অতি প্ৰয়োজনীয়